আমাৰ অঞ্চলত বিভিন্ন ধৰণৰ শাসন কৰা কৰা মূল ৰাজনৈতিক কিছুমান দল আছে যিবিলাকে আমাৰ বিভিন্ন ধৰণে বিকাশ সাধন কৰি আহিছে বিভিন্ন ধৰণৰ গঠনমূলক আৰু বিকাশৰ ক্ষেত্ৰত আমাৰ ইতিহাসত ভাৰতৰ ইতিহাসত আমাৰ নিজৰ অঞ্চলতো বিভিন্ন গঠনমূলক কামৰ উদাহৰণ পোৱা যায় এনেকুৱা বিভিন্ন ধৰণৰ ৰাজনৈতিক দলসমূহে আমাৰ সংস্কৃতি তথা সম সমাজ আৰু ৰাজনৈতিক বিভিন্ন পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ধৰণৰ গঠনাত্মক চিন্তাৰে আমাৰ অঞ্চলৰ বিভিন্ন ধৰণৰ বিকাশ সাধন কৰিছে বিভিন্ন ধৰণৰ ৰাজনৈতিক দলসমূহ যেনে ধৰক ভাৰতীয় জনতা পাৰ্টী ভাৰতীয় জনতা পাৰ্টী ভাৰতীয় জাতীয় কংগ্ৰেছ এ জি পি এনেকুৱা ধৰণৰ ৰাজনৈতিক বিভিন্ন ধৰণৰ দল সংগঠন আছে আৰু এই দল সংগঠনসমূহে আমাৰ বিকাশৰ কেত্ৰত বিভিন্ন ধৰণৰ অগ্ৰণী ভূমিকা পালন কৰি আহিছে আমাৰ এই দলসমূহৰ ভাৰতৰ লগতে আমাৰ নিজৰ নিজৰ অঞ্চলতো শাসন বাহাল ৰাখি বিভিন্ন দলসমূহে বিকাশৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ভূমিকাৰে ভূমিকা গ্ৰহণ কৰা দেখা যায় যিবিলাকে আমাৰ দৈনন্দিন জীৱনৰো কিছুমান দৈনন্দিন জীৱনত আমাৰ বিকাশত সহায় কৰি আমাৰ সকলো জনসাধাৰণে আগবঢ়াই আগবাঢ়ি যোৱাত সহায় কৰি আহিছে আৰু আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ ওঠৰশ পঁচাশী চন মানতে প্ৰতিষ্ঠা হৈছিল এই দলটো ভাৰতীয় জাতীয় ভাৰতীয় জাতীয় স্বাধীনতা সংগ্ৰামত অগ্ৰণী ভূমিকা গ্ৰহণ গ্ৰহণ কৰা বুলি ক'ব পাৰি মহাত্মা গান্ধী জৱাহৰলাল নেহেৰু আদিৰ দৰে নেতাসকলৰ দ্বাৰা নেতৃত্বত আমাৰ ভাৰতৰ ৰাজনীতিত এক প্ৰধান শক্তি ৰূপে পৰিগণিত হৈছিল কংগ্ৰেছ দলত এওঁলোকৰ ৰাজনীতি এক প্ৰধান শক্তিৰ ৰূপে পৰিগণিত হৈছিল ইয়াৰ পিছত আকৌ আমাৰ ভাৰতীয় জনতা পাৰ্টী ঊনৈশ ইয়াৰ আগতে আকৌ ঊনৈছশ আশী চনত ভাৰতীয় জনতা পাৰ্টী তথা বি জেপি গঠন গঠিত হৈছিল ইয়াৰ শিপা ঊনৈছশ একাৱন্ন চনতে প্ৰতিষ্ঠিত হোৱা বুলি ক'ব পাৰি

বিজেপি তথা ভাৰতীয় জনতা পাৰ্টী হিন্দুত্ববাদী আদৰ্শৰে প্ৰতিষ্ঠিত বুলি ক'ব পাৰি বিভিন্ন এই হিন্দুত্ববাদী আদৰ্শৰে ভাৰতীয় ৰাজনীতিত এই দলটোৱে শক্তিশালী শক্তিশালী ৰূপে মানে শক্তিশালী কৰি ৰাখিছে আমাৰ ৰাজনীতি শক্তিশালী কৰি ৰাখিছে নৰেন্দ্ৰ মোদীৰ মান ডাঙৰীয়া নৰেন্দ্ৰ মোদীৰ নেতৃত্বতে বি জে পিয়ে দুহেজাৰ চৈধ্য চনৰ পৰা ভাৰত ভাৰতৰ শাসক দল হিচাপে কাৰ্য নিৰ্বাহ কৰি আছে বি জে পি দলটোৱে আমাৰ বি জে পি দলটোৱে আমাৰ হিন্দত্ববাদী আদৰ্শক বিশেষকৈ বিশেষকৈ প্ৰতিষ্ঠিত কৰি ৰখাত সহায় কৰিছে বৰ্তমান সময়তো বি জে পি আমাৰ চৰকাৰ বি জে পি বি জে পিএ শাসন চলাই থকা বুলি ক'ব পাৰি যিটোৱে যিটোৱে আমাৰ বিভিন্ন গঠনমূলক কাম কাজেৰে আমাৰ জনসাধাৰণক আগবঢ়াই লৈ যোৱাত সহায় কৰি আছে বৰ্তমান সময়ত বি জে পি তথা ভাৰতীয় জনতা পাৰ্টীয়ে বিভিন্ন ধৰণৰ আঁচনি তথা পঢ়া শুনা কৰা ল'ৰা ছোৱালীসমূহক বিভিন্ন ধৰণৰ আঁচনি তথা দুখীয়া সকলক বিভিন্ন আঁচনিৰে আগবঢ়াই লৈ আঁচনি দি তেওঁলোকক মানে অলপ সহায় কৰি আগবঢ়াই লৈ যোৱাত এই ৰাজনৈতিক দলটোৱে আমাৰ সহায় কৰা বুলি ক'ব পাৰি এ ইয়াৰ এই ভাৰতৰ শাসক দল হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল বি জে পিয়ে প্ৰথম দুহেজাৰ চৈধ্য চনৰ পৰাই তাৰ আগত আকৌ কমিউনিউষ্ট জনামতে কমিউনিষ্ট পাৰ্টি অফ ইণ্ডিয়া এটা দল থকা বুলি জনা যায় এই বিভিন্ন ধৰণৰ আঞ্চলিক দলসমূহে আঞ্চলিক দলসমূহে আমাৰ নিজ নিজ ৰাজ্যত অঞ্চলত বিভিন্ন ধৰণৰ শক্তিশালী ভূমিকা গ্ৰহণ কৰি আহিছে যাৰ জৰিয়তে বিভিন্ন ধৰণৰ গঠনমূলক কামত আগবঢ়া দেখা যায় আৰু এই গন্ঠনমূলক কাম কামবিলাকে জনসাধাৰণৰ বিভিন্ন দৈনন্দন্দিন জীৱনত বিভিন্ন সহায় হোৱা বুলি ক'ব পাৰি সামাজিকভাৱেই হওক দৈনন্দিন জীৱনত প্ৰভাৱ পৰাই হওক আমাক প্ৰভাৱ পেলোৱা বুলি ক'ব পাৰি